মই যোৱাকালি তেল এটা আনিছিলোঁ বাজাজ তেলটো ভাল লগা নাই কেটলা মাৰ্কেটৰ পৰা আনিছিলোঁ ঘঁহিলোঁ ঘঁহাৰ পাছত চুলিটো অলপ খজুওৱাৰ নিচিনা লাগিছে জেকেপা জেকেপ লাগিছে সেইকাৰণে মই তেলটো ইহঁতক ঘঁহা জুনুক ঘঁহা দেখি আনিলোঁ জুনুৱে ক'লে ভাল বুলি কিন্তু তেলটো মোৰ ভাল লগা নাই আকৌ এই তেলটো এতিয়া মই ঘূৰাই দিম বুলি ভাবিছোঁ